মোৰ ওচৰলৈ আলহী আহিলে তেওঁক প্ৰথমতে আগবঢ়াই আনি ড্ৰইং ৰূমত বহাওঁ বহোৱাৰ পিছত তেওঁৰ যাত্ৰাটোৰ সম্পৰ্কে সোধোঁ তেওঁ আহি কেনে পালে তাৰপিছত তেওঁৰ স্বাস্থ্যৰ খবৰ লওঁ তেওঁৰ ঘৰৰ বিভিন্ন পৰিয়া ঘৰৰ বিভিন্ন লোকৰ সদস্যৰ সম্পৰ্কে খবৰ লওঁ বৰ্তমান তেওঁ কি কৰি আছে তেওঁৰ কামৰ সম্পৰ্কে খবৰ লওঁ তাৰপিছত তাৰপিছত আমাৰ অসমীয়া সংস্কৃতিৰ যিটো মানে এটা আপুৰুগীয়া সম্পদ বা মানে আপুৰুগীয়া এটা দিশ সেইটো হ'ল তামোল পান সেইটো তেওঁলোকক মানে আপ্যায়ন কৰিবলৈ দিওঁ বা তেওঁলোকক খাবৰ কাৰণে দিওঁ যদি তেওঁলোকৰ তামোল পান খোৱাৰ অভ্যাস নাই তেতিয়াহ'লে ছ'ফ বা এনেকুৱা শিলিখা এনেকুৱা কিবা তেওঁলোকক মুখ ৰুচি কৰিবৰ কাৰণে প্ৰদান কৰোঁ তাৰপিছত তেওঁলোকৰ ৰুচি অনুসৰি কোনোবাই চাহ খাওঁ বুলি ক'লে চা দিওঁ বা কোনোবাই ক'ফি খাওঁ বুলি ক'লে ক'ফি দিওঁ তা যিহেতু মই নিজে ৰান্ধি ভাল পাওঁ ৰান্ধি ভাল পোৱাৰ কাৰণে সেই আলহীৰ প্ৰকাৰ অনুসৰি যদি মোৰ লগৰ হয় সেই লগৰ সকলৰ ৰুচি অনুসৰি বা যদি কোনো বয়সষ্ঠ মানুহ হয় বা কোনোবা মোৰ মোৰ বৃহৎ দূৰ সম্পৰ্কীয় মানুহ হয় তেওঁলোকৰ বিভিন্ন ৰুচি অনুসৰি বা তেওঁলোক আলহী প্ৰকাৰ অনুসৰি মই বিভিন্ন খাদ্য প্ৰস্তুত কৰোঁ আৰু মই সাধাৰণতে হাঁহ আৰু কোমোৰা ৰান্ধি ভাল পাওঁ গতিকে হাঁহ কোমোৰা ৰান্ধি তেওঁলোকক যিমান পাৰোঁ হাঁহ কো ভালদৰে হাঁহ কোমোৰা ৰান্ধোঁ তাৰপিছত এটা কলপচলা অময়া অসমীয়া সংস্কৃতিৰ এটা খুব প্ৰয়োজনীয় আমি সম্পদ বুলি ভাবোঁ কলপচলা আৰু কলপচলাটো কলপচলা ৰান্ধোঁ তেওঁলোকক কলপচলাৰ লগত জলকীয়া দি যিটো এটা মিশ্ৰণ কৰি যিটো এটা জ্বলা যিটো ভাজি সেইটো তেওঁলোকক মই আপ্যায়ন কৰাওঁ আৰু লগতে বিভিন্ন ধৰণৰ থলুৱা যিবোৰ বেতগাজ হওক বেতগাজ মোৰ ওচৰত থাকেই মই বেতগাজ যিহেতু খাওঁৱেই খুব খাওঁ মই বেতগাজ তেওঁলোকক আপ্যায়ন কৰোঁ গতিকে মাংস লগত এই সেই তিতাও থাকে লগতে সেইবিলাক কলপচলাও থাকে যিটো স্বাস্থ্যসন্মতও হয় আৰু তেওঁলোকৰ মানে জিভাৰ কাৰণেও এটা ৰুচিসম্পন্নও হয় গতিকে আলহি আহিলে মই তেওঁলোকক মানে এনেদৰেই আপ্যায়ন কৰাওঁ